হেল্ল' হয় জিঅ' কাষ্টমাৰ কেয়াৰত লাগিছে ন হয় মোৰ ফোন নাম্বাৰটোত ৰিচাৰ্জ ৰিচাৰ্জৰ ভেলিডিটিটো আৰু কিমান দিনৰ কাৰণে আছে মোক জনাব নেকি হয় হয় হয় ঠিক আছে তাৰমানে মোৰ এফালে মই ফুৰিবলৈ আহিছিলোঁতো মই জানিব খুজিছিলোঁ আৰু ভেলিডিটিটো কিমান দিনৰ কাৰণে আছে ইয়াত কিবা অসুবিধা হৈ যাব পাৰে তাৰ কাৰণে জানিব বিচাৰিছোঁ হয় হয় হয় ঠিক আছে জনাই দিয়কচোন হয় হয় আৰু এসপ্তাহৰ আছে ন ঠিক আছে ঠিক আছে বাৰু ধন্যবাদ